হেল্ল' এই বাইদেউ ভালেই আপোনাৰ এই নাই হোৱা একো অঁ পিঠাগুৰি খুন্দা খুন্দা হ'লনে অঁ পিঠাগুৰি খুন্দিবলৈ ক'ত যাব অঁ অঁ মোকো লৈ যাবচোন অঁ অঁ অকলে অকলেটো নোৱাৰোঁৱেই আৰু ময়ো ইমান ভালকে নাজানো অঁ তিলপিঠাটো মই জানো কিন্তু নাৰিকলৰ লাডু কেনেকে বনাই সেয়া নাজানো কিনা হোৱা নাই আজি যাম নেকি বজাৰত কিনিবলৈ

অঁ

অঁ অঁ আছে আছে

অঁ অঁ

ঠিক আছে বাইদ অঁ ঠিক আছে বাইদেউ আবেলি আবেলি লগ পাম দিয়ক ঠিক আছে অঁ অঁ